অঁ এই হেল্ল' অঁ এইটো এই টমটমৰ ডিলাৰত লাগিছেনে অঁ মোৰ এই টমটমখন আজি উলিয়াইছিলে বেয়া হ'ল অঁ ল'ৰাটো বেপাৰলৈ ওলাইছিলে টমটমখন বেয়া হ'ল টমটমখন অপোনাক চাই দিব লাগে কাইলৈ অঁ আজিয়ে বেয়া হ'ল কাইলৈ আহিব পাৰিবানে অঁ অঁ বেপাৰ নহ'লে বন্ধ হৈ আছে আকৌ বেপাৰখন অঁ অঁ অঁ এইটো নম্বৰত ফোন কৰিলে হ'ব অঁ এই আজাদত আছিলে আজাদ অঁ আগতে নহয় অঁ অঁ অঁ অঁ অঁ অঁ